সংবাদ মাধ্যমে গ্ৰামাঞ্চলৰ সমস্যাৰ বিষয়বোৰ যথেষ্টভাৱে প্ৰচাৰ কৰে উদাহৰণস্বৰূপে উদাহৰণস্বৰূপে ৰাস্তা ঘাটৰ কথাকেই ক'ব পাৰি যিবোৰ আমাৰ গ্ৰামাঞ্চলৰ যিবোৰ ৰাস্তা ঘাট সেই ৰাস্তা ঘাটবোৰ সংবাদ মাধ্যমে প্ৰচাৰ কৰি চৰকাৰৰ বেয়া যিবোৰ ৰাস্তা ঘাট বোকা পানীৰে ভৰপূৰ হৈ থাকে সেই ৰাস্তাবোৰ সংবাদ মাধ্যমে প্ৰচাৰ কৰি চৰকাৰৰ দৃষ্টিগোচৰ কৰাই যাৰ জৰিয়তে চৰকাৰে যাৰ জৰিয়তে চৰকাৰে সেই ৰাস্তা ঘাটসমূহ ভাল কৰিবৰ বাবে যিকোনো ধৰণৰ অনুদান আগবঢ়াইছে সেইফালৰ পৰা যথেষ্ট উন্নতি সাধনো হৈছে তাৰোপৰি তাৰোপৰিও খেলপথাৰৰ কথাকে ক'ব পাৰি খেলপথাৰসমূহৰ বাবে গ্ৰামাঞ্চলৰ যিবোৰ খেলপথাৰ সেই খেলপথাৰসমূহৰ বাবে খেলপথাৰসমূহতো সংবাদ মাধ্যমে প্ৰচাৰ চলাইছে যাৰ জৰিয়তে চৰকাৰৰ দৃষ্টিগোচৰ হৈছে আৰু চৰকাৰে বিভিন্ন ধৰণৰ আন্তগাঁথনিমূলক ব্যৱস্থা হাতত লৈছে যাৰ জৰিয়তে ল'ৰা ছোৱালীবোৰ খেলিবৰ বাবে ভাল সুবিধা পাইছে সংবাদ মাধ্যমত যিদৰে বিষয় এটা চৰ্চা হয় ঠিক তেনেদৰে কিছুমান চৰ্চা নোহোৱা বিষয়ো আছে তাৰ ভিতৰত চৰ্চা নোহোৱা ভিতৰত ক'বলৈ গ'লে প্ৰতিভাৱান ল'ৰা ছোৱালীবোৰৰ কথাকে ক'ব পাৰি যিবোৰ পিছপৰা গ্ৰামাঞ্চলৰ ল'ৰা প্ৰতিভাৱান ল'ৰা ছোৱালী সৰু ক্ষেত্ৰতে হওক বা ডাঙৰে ক্ষেত্ৰতে হওক যিবোৰ পিছপৰা ল'ৰা ছোৱালী বা ডাঙৰ মানুহ আছে তেখেতসকলে তেখেতসকলক সংবাদ মাধ্যমত প্ৰচাৰ নহয় যাৰ জৰিয়তে তেওঁলোকৰ প্ৰতিভাবোৰ প্ৰতিভা হৈয়ে ৰৈ যায় আৰু পিছপৰা অঞ্চলৰ যিবোৰ মানে ৰাস্তা ঘাট সেই ৰাস্তা ঘাটবোৰতো কিছু কিছু ক্ষেত্ৰত প্ৰচাৰ কৰিবলৈ তেওঁলোক অসমৰ্থ হয় তাৰ ফলত সেই ৰাস্তা ঘাটবোৰ বেয়া হৈ ৰৈ গৈছে